হেল্ল' হেল্ল' অঁ কওক

পাব পাব ইয়াত ঘৰ আমাৰ বাইপাছৰ কাষতে হয় ঘৰ আপুনি আপুনি আহি আছে মানে ঘৰ কিনিবলৈ হয় হয় ঘৰ মানে আপুনি মই একঠা ডেৰকঠামানৰ মাতি আছে এনেকৈ ঘৰ আপুনি বাইপাছৰ কাষতেই ঘৰ আৰু অঁ সুবিধা আছে ৰুম আছে ৰুম আপোনাৰ চাৰিটাকৈ ৰুম লেট্ৰিন বাথৰুম এটেচ আছে আপুনি অঁ আপুনি ধুনীয়া সুবিধা পাব আপুনি আহক ইয়ালৈ মানে অঁ আমাৰ বাইপাছৰ কাষতে ঘৰ সুবিধা গোটেইখিনি সুবিধা প'ব ইয়াতে ৰুমৰ দাম দৰ মানে আপুনি ঘৰটো গোটেইতো কিনি ল'ব নে কি

কৰিব আপোনাৰ আপোনাৰ আজি আজিকালি একঠাৰ মাটিতেই কিমান লয় হয় নহয় অঁ কিবা মেলি কিবা এটা চাই মেলি দিব আৰু লাখৰ হিচাপতে হয় হয় ত্ৰিছ লাখৰ ওচৰাউচৰি দিব আৰু এনেকৈ হয় হয় বাইপাছৰ কাষৰ মাটি যে ভেলুও আছে ইয়াতে আপুনি হয় হয় আপুনি আহিব আপুনি চাবলৈ আহি আছে মানে হয় হয় হয় হয় হয় হয় হয় হয় বাইপাছৰ বাইপাছৰ কাষতেই আপুনি গোটেইখিনি সুবিধাও পাব কলেজ স্কুল কলেজ ইয়াতেই আছে চব গোটেইখিনি সুবিধা মানে দহ বিছ মিনিটমান গ'লেই আপুনি বাইপাছৰপৰা কলেজ পাব স্কুল পাব এনেকৈ মানে সুবিধাখিনি পাব গোটেইখিনি চব এটেচছ আছে লেট্ৰিন বাথৰুম আপুনি ৰুমে ৰুমে চাৰিটা ৰুম লেট্ৰিন বাথৰুম এটেচছ আছে দৈৰিং ৰুম এক্সট্ৰা তেনেকৈ সুবিধাখিনি আছে গোটেইখিনি আৰু হাঁ হাঁ গাড়ী থ'ব পৰাকৈ মানে এনেকৈ এচলীয়াকৈ বনাই দিয়াই হৈছে মানে সুবিধাখিনি কৰি থোৱাই হৈছে আৰু ৱাল মৰা আছে গোটেই চাৰিওকাষে মানে ভাল মাটি পাব আপুনি ইয়ালৈ আহিব অঁ দামটো আপোনাৰ মই কৈছিলোঁ নে বিছ লাখ

কম বেচটো কৰিবই লাগিব আপুনি আগতে মাটিখিনি চাই লওকহি ঘৰটো চাই লওকহি কেনেকুৱা কি যদি সুবিধা পায় তেতিয়াতো মই কিবা এটা কৰি মেলি দিবই লাগিব ন আপোনাক আপুনি আহক সোনকালে ফোন কৰিম আৰু আছে বিক্ৰী ক'বলৈ বহুত আজি বহুতেতো ভাড়া ঘৰ বনাই থৈছে নিজৰ নিজৰ মাটিও বনাই থৈছে নিজৰ সুবিধাৰ কাৰণেতো গোটেইখিনি কৰিবই লাগিব আপুনি যেনেকুৱা ধৰণৰ সুবিধা বিচাৰে তেনেকৈ তেনেকৈ পাব আহক সোনকালে হয় পাৰিব আহিব পাৰিব আপুনি আৰু ওচৰত মানে মোৰ ঘৰৰ কাষতে লাগি আছে দুটা ঘৰ সিহঁতকো সুধি সুধি চাব পাৰিব আৰু মোকো সুধি চাব পাৰে আপুনি আপুনি আহিলে মানে মানে মই কিবা এটাতো কমাই দিম বাৰু আপুনি আহিলে আহক মানে চাবৰ কাৰণে

হয় হয় হয় হয় হয় হয় হয় আমাৰ ইয়াত আপুনি ল'ৰা ছোৱালীক পঢ়াবলৈও সুবিধা পাব আৰু আপুনি আহিলে মানে মই নিশ্চয় দামটো পটাই দিম আপোনাক যিমানখিনি কৈছে যিমানখিনি নহ'বও পাৰে আপুনি আহি যাওক সোনকালে অঁ ঠিক আছে ঠিক আছে হওক